আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৰ বিশেষ ভূমিকাই পালন কৰে মানে আচলতে কি হৈছে আমাৰ মানে দেশখন যিমানেই ডিজিটেল ইণ্ডিয়া মডাৰ্ণ ইণ্ডিয়া হৈ গৈ আছে মানুহবোৰো তেনেকুৱা অলপ মডাৰ্ণ হৈ গৈ আছে কাৰণ কিয় কৈছোঁ মানুহবিলাকৰ আজিকালি অসমীয়া যোনটো আমাৰ থলুৱা অসমীয়া ভাষা সেইটো ক'ৰবাত নহয় ক'ৰবাত অলপ লুপ্ত হৈ গৈছে বুলি মই ভাবোঁ কাৰণ মানুহবিলাকে আজিকালি অলপ মডাৰ্ণ টাইপত কথা পাতে বা অসমীয়াটো মানে ইমান প্ৰাধান্য নিদিয়ে আজিকালি মানুহে ধৰক এতিয়া সাংবাদিকৰ ওচৰতো কোনো মানে ধৰক সাধাৰণ মানুহৰ কেতিয়াবা টিভিত ওলালে বা হেৰি কৰিলে মানে যিটো এটা ষ্টাইলত ইংলিছ শব্দ লগাই লগাই লগাই লগাই যে কথা পাতে মই ভাবোঁ যে সেইটোৱেই শিক্ষা মানে শিক্ষিত মানুহ যুৱক যুৱতী বুলি কয় বুলি মই নাভাবোঁ যে ইংলিছ শব্দ কেইটা উচ্চাৰণ কৰি কৰি আধা ইংলিছ আধা অসমীয়া কৈ কৈ যে কথা যে পাতে যে সেই বস্তুটোৱে শিক্ষা এজন মানে শিক্ষা থকা ল'ৰা বা ছোৱালী বা পুৰুষ বা মহিলা হয় বুলি মানে তেওঁলোকে মানুহক দেখুৱাবলৈ যে তেনেকে ধৰণৰ ধৰক ইংৰাজী ভাষাটো লগ কৰি পেলাই তেওঁলোকে কথা পাতে মই ভাবোঁ সেইটো আচলতে উচিত নহয় বা তেওঁলোকে ইংৰাজী ভাষাটো মাজে মাজে প্ৰাধান্য দি তেওঁ অসমীয়া লগত তেওঁলোকে সমানে খাপ খোৱা ইংৰাজীটো মানে যোগ দি পেলাই কথা পাতিলেহে যেন এজন শিক্ষিত মানুহ হয় বুলি তেওঁলোকে যে মানুহক দেখুৱাব বিচাৰে গতিকে সেইটো আচলতে সম্পূৰ্ণৰূপে ভুল ধাৰণা কাৰণ এজন অসমীয়া হিচাপে অসমীয়া হিচাপে মানুহে গৌৰৱ কৰিব লাগে যে মই অসমীয়া অসমীয়াত কথা পাতিলে সদায় অসমীয়াতে কথা পাতিব লাগে প্ৰথম কথা আৰু মানুহবোৰৰতো আজিকালি কি হৈছে ধৰক এনেকে কথা পাতে একচুয়েলি কি হৈছে একচুয়েলি লাষ্ট নাইট মই হেৰিয়াত গৈছিলোঁ গৈ পেলাই মানে গৈ পেলাই আকৌ ধৰক ডে আফটাৰ টুমৰ' মই ৰিটাৰ্ণ হ'ম গতিকে এনেকে ধৰণৰ অলপ মানে প্ৰতিটো মানে বাক্যতে প্ৰতিটো উচ্চাৰণতে তেওঁলোকে ইংলিছ শব্দ লগাই লগাই ইংৰাজী শব্দ লগাই লগাই কথা পাতে আজিকালি আচলতে সেইটো কৰিব নালাগে আচলতে কাৰণ অসমীয়া ভাষাটো যিহেতু তেওঁলোকে সম্পূৰ্ণ অসমীয়া ৰূপত কথা পাতকচোন কোনেওতো ভাল বেয়া নাপায় বৰঞ্চ ভাল হে পাব অসমীয়াত কথা পাতিলে গতিকে সেই বস্তুটো কিন্তু উঠি অহা যুৱক যুৱতীৰ নৱ প্ৰজন্মসকলক অলপ চাপ দিয়া বুলি মই ভাবোঁ কাৰণ তেওঁলোকেও সেইটোৰ ধাৰাই তেওঁলোকে আগবাঢ়ি ল'ব যে এনেকে ধৰণে কথা পাতিলেহে আচলতে মানুহে মানুহক মানে ইষ্টেণদাৰ্ড হোৱা বুলি বুজাই নিকি গতিকে তেওঁলোকে সেইটো ধাৰাতে তেওঁলোকে যাবলে বিচাৰিব আৰু গতিকে তেনেকে যাওঁতে যাওঁতে যাওঁতে যাওঁতে এদিন হয়তু অসমীয়া ভাষাটো লুপ্ত হৈ যাবগে গতিকে শিক্ষা ব্যৱস্থাত অসমীয়াটো এটা প্ৰধান বিষয় হিচাপে মানে ল'ব লাগে বুলি মই ভাবোঁ কাৰণ আজিকালি দেখিছোঁ ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীবোৰে এক একেবাৰে মানে অসমীয়াত কেঁচা নিচিনা মানে অসমীয়া বানান লিখিব নাজানে অসমীয়া ভালকে পঢ়িব নাজানে আৰে এইটো কি কথা হ'ল তহঁতে ইংৰাজী মাধ্যমত পঢ়িছ বাৰু ঠিকে আছে ইংৰাজী ভাষাটো লাগে কাৰণ আজিৰ দিনত বাহিৰলে যাবলে কৰিবলে ইংৰাজীক বেছি প্ৰাধান্য দিয়া হয় সেইটো মানিছোঁ কিন্তু ইংৰাজী শিক্ষা ব্যৱস্থাত ইংৰাজী ইংৰাজীটোতকে অসমীয়া মানে হেৰিটো অসমীয়া বিষয়টোক বেছি প্ৰধান্য এইকাৰণেই দিব লাগে যে অসমীয়া হিচাপে গৌৰৱ হ'ব কৰিবলে শিকাব লাগে ল'ৰা ছোৱালীক এজন অসমীয়া হিচাপে গৌৰৱ হ'লেহে অসমখনৰ নাম হ'ব গতিকে তেওঁলোকে অসমীয়া ভাষাটোক খুব সুন্দৰকে অসমীয়া বিষয়টোক খুব সুন্দৰকে তেওঁলোকে পঢ়িব লাগে জানিব লাগে বুজিব লাগে ব্যাকৰণৰ পৰা আৰম্ভ কৰি সকলোখিনি তেওঁলোকে অসমীয়া পঢ়িবলৈ যাতে তেওঁলোকৰ কন্ঠত কোনো কোনো ধৰণৰ মানে উচ্চৰণৰ খেলিমেলি নহয় তেনেধৰণে আচলতে অসমীয়া বিষয়টোক প্ৰাধান্য দিব লাগে তাৰ ওপৰৰ স্তৰত মানে অসমীয়া ভাষাটোক ৰাখিব লাগে মোৰ মতে কাৰণ দেখিছোঁ বহুত আমাৰ ওচৰ পাজৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকে কেতিয়াবা মোৰ ওচৰলৈ আহে এইটোৰ এইটোৰ উচ্চাৰণটো কি বা মাক বাপেকক দেখুৱায় যে এইটোৰ ইমান টান উচ্চৰণ এইটো কেনেকে কৰিব লাগে আৰে এইটোতো যুক্তাক্ষৰ উচ্চাৰণবিলাকেই যদি কৰিব নাজানে ক্লাচ এইট নাইন টেনৰ ল'ৰা ছোৱালীয়ে তেন্তে কেনেকে হ'ব ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়েই ইংৰাজীটোক প্ৰাধান্য দিলে নহ'ব নহয় ইংৰাজীটোক প্ৰাধান্য দিয়ক সমানে সমানে অসমীয়া শিক্ষা বিষয়টোকো প্ৰাধান্য দিব লাগিব তেওঁলোকে অসমীয়া ভালকে ক'বলে জানিব লাগিব এজন এজন ল'ৰা বা এজনী ছোৱালীৰ এটা কিবা এটা সাক্ষাৎকাৰ ল'লে যেতিয়া তেওঁ এনেকুৱা হ'বগে লাগিব যে তেওঁ এটা শব্দও ইংৰাজীত উচ্চৰণ নকৰাকে সম্পূৰ্ণৰূপে তেওঁ অসমীয়াত ভাষাটোক প্ৰধান্য দি পেলাই অসমীয়াত তেওঁ ধুনীয়াকে সাক্ষাৎকাৰটো দি দিব পাৰিছে কিন্তু আজিকালি বৰ্তমানলৈকে সেই বস্তুটো দেখা হোৱা নাইকিয়া অসমীয়া ভাষাটো সম্পূৰ্ণৰূপে অসমীয়াতে কথোপকথন কৰি পেলাই এটা সাক্ষাৎকাৰত সাক্ষাৎকাৰ দিয়াটো মই বৰ্তমানলৈকে দেখা নাই তেওঁলোকে মানে আপোনাৰ ইংৰাজী বিষয়টোক ভাষাটোকো ইংৰাজী ভাষাটোকো তেওঁলোকে তাৰ লগত হেৰি কৰি আছে মানে মিক্স কৰি আছে গতিকে অসমীয়া ভাষাটো কম্প্লিট সম্পূৰ্ণৰূপে অসমীয়াতেই ক'ব লাগিব কাৰণ আমিও এতিয়া তেনেকে মানুহৰ লগত কথা পাতোতে পাতোতে তেনেকে তিনি চাৰি পাঁচটা কথা পাতি থাকোঁতে তিনি চাৰিটা পাঁচটা ছয়টা ধৰক তেনেকুৱা ইংৰাজীৰ শব্দৰ আমিও প্ৰয়োগ কৰি দিওঁ গতিকে সেই বস্তুটো আচলতে ভুল ধাৰণা কাৰণ আমি যে আমি প্ৰয়োগ কিয় কৰিছোঁ আমি তেনেকে বেলেগৰ লগত যেতিয়া কথা পাতোঁ যেতিয়া বেলেগ এজনে যেতিয়া তেনেকে মানে শব্দই প্ৰতি বা এটা এটা বাক্যৰ লগত যেতিয়া এটা ইংৰাজী শব্দৰ যোগ দি দি তেওঁলোকে কথা পাতে আমিও সেইটো শুনি আমিও তেওঁলোকৰ লগত কথা পাতিলে আমি সেইটো শুনি শুনি মানে আমাৰ এটা অভ্যাসৰ সৃষ্টি হৈ গৈছে যে আমিও ধৰক অসমীয়া ভাষাটো কৈ থাকোতে তাৰ লগতে আমি ইংৰাজী শব্দও প্ৰয়োগ কৰি কৰি আমি অসমীয়া কথাই কৈছোঁ কিন্তু আচলতে ইংৰাজী জানিব লাগে ভালকে জানিব লাগে ইংৰাজী ক'বলৈও ভালকে জানিব লাগে কিন্তু সেইটো সময় সুবিধা ইস্থান কাল পাত্ৰ বুলি এষাৰ কথা আছে যে সেই ইস্থান কাল পাত্ৰ অনুযায়ী তেওঁলোকে সেই ভাষা ভাষাৰ প্ৰয়োগ কৰিব লাগে যেনেকে আজি বাহিৰত গ'লে ধৰক অসমীয়া ভাষাৰ প্ৰচলনটো নহয় গতিকে বাহিৰত গ'লে অসমৰ পৰা বাহিৰত গ'লে ডেলহি মুম্বাই কলিকতা য'তেই যাওঁক অসমীয়া তেতিয়া হিন্দীত কথা পাতিছে বা ইংৰাজীত কথা পাতিছে সেইটো কথাও বেলেগ কিন্তু অসমীয়া অসমত থাকি অসমীয়া ভাষাটোৰ লগত যদি সমানে সমানে ইংৰাজী কথা পাতে তেতিয়াহ'লে কোনোবাখিনিত হয়তু আমাৰ অসমীয়া ভাষাটো লুপ্ত হৈ যোৱাৰ নিচিনা অনুভৱ হয় গতিকে সকলো এইক্ষেত্ৰত আচলতে মানে অভিভাৱকসকল খুব সজাগ হ'ব লাগে ল'ৰা ছোৱালীৰ প্ৰতি যে তেওঁলোকক ইংৰাজী মিডিয়াম মাধ্যমতে দিয়ক লাগিলে কিন্তু ইংৰাজী মাধ্যমত দিলেও সমানে সমানে কিন্তু অসমীয়া ভাষাটো অসমীয়া বিষয়টোক তেওঁলোকে প্ৰাধান্য দিয়ে যাতে অসমীয়া ভাষাটোক ভাল পাবলৈ লয় অসমীয়া বিষয়টোক যাতে ভাল পাবলৈ লয় অসমীয়া বিষয়ত যাতে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে অসমীয়া বিষয়ত যাতে লেটাৰ মাৰ্ক পাবলৈ মানে লেটাৰ মাৰ্ক পোৱাৰ সংখ্যাটো যাতে খুব বেছি হৈ বেছি হ'বলৈ লয় বেছি হৈ যায় তেতিয়াহে মানে আমি বুজিম যে শিক্ষা ব্যৱস্থাত আমাৰ ৰাজ্যৰ অসমত শিক্ষা ব্যৱস্থাত অসমীয়া বিষয়টোক খুব বেছিকে প্ৰাধান্য দিয়া হৈছে বৰ্তমানলৈকে অসমীয়া ভাষাটোৱে কি ভূমিকা পালন কৰিছে বুলি ক'বলৈ গ'লে বৰ্তমানলৈকে মই ভাবোঁ যিমানখিনি হ'ব লাগিছিলে সিমানখিনি বৰ্তমানলৈকে অসমীয়া ভাষাটোৰ ভূমিকা সিমানখিনি আমাৰ চৰকাৰে শিক্ষা ব্যৱস্থাত সিমানখিনি ভূমিকা পালন কৰিব পৰা নাই গতিকে মই চৰকাৰক লগতে শিক্ষা ব্যৱস্থাক অনুৰোধ জনাব বিচাৰিছোঁ যাতে অসমীয়া ভাষাটোক সমানে যেনেকে ইংৰাজী মাধ্যমতে পঢ়ক বা অসমীয়া মাধ্যমতে পঢ়ক অসমীয়া ভাষাটোক প্ৰথমতে প্ৰাধান্য দিয়ক কাৰণ এইখন অসম হয় অসমত অসমীয়াই চলে অসমীয়াগিৰি চলে গতিকে অসমীয়া ভাষাটোত ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালী হওক অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী হওক সেই ভাষাটোত যাতে লেটাৰ মাৰ্ক পোৱা সংখ্যাটো বাঢ়ে তেওঁলোকে যাতে অসমীয়া ভাষাটোক ভাল পায় গতিকে তাৰ বাবে শিক্ষা শিক্ষকসকলৰ লগতে অভিভাৱকসকলেও যাতে সমানে গুৰুত্ব দিয়ে আৰু যাতে কথা বতৰা কথোপকথন যেতিয়া হয় অনাগত দিনত আগন্তুক দিনত যেতিয়া কথোপকথনবিলাক বন্ধু বান্ধৱীৰ মাজত হয় তেতিয়া তাত যাতে কোনো ধৰণৰ ইংৰাজী শব্দ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণৰূপে অসমীয়াতে তেওঁলোকে তেওঁলোকৰ মানে ধৰক কথা বতৰা তেওঁলোকে পাতে কথোপকথন তেওঁলোকৰ হয় সেইটো হ'লেহে মই ভাবিম যে অসমীয়া ভাষাটোৱে অসমত যথেষ্ট মানে ভাল ভূমিকা পালন কৰিছে গতিকে শিক্ষা ব্যৱস্থাত এই মানে যোনখিনি আমাৰ অসমীয়া ভাষাৰ প্ৰতি মানে আমাৰ এটা পিছ পৰি আছে অসমীয়া ভাষাটো সেই কামখিনি যাতে সোনকালে কৰে মানে যিমান পাৰে সিমান সোনকালে এই বস্তুখিনিত যাতে মানুহে বেছিকে গুৰুত্ব দিয়ে তাৰবাবে মই শিক্ষা ব্যৱস্থাক অনুৰোধ জনাইছোঁ